এখন গাঁৱত সানুচ নামৰ এজন মানুহ আছিল তেওঁ ঘড়ী মানুহ তেওঁ ঘৰে যাৰ যাৰ ঘৰে ঘৰে বেয়া বেয়া ঘড়ীবোৰ আছিল সেইবোৰ সেইবোৰ আনি সেইবোৰ আনি সেইবোৰ আনি তেওঁ এটা ডাঙৰ ঘড়ী বনোৱাৰ সপোন দেখিছিল আৰু তেনেকৈ চবৰে ঘৰৰ বেয়া বেয়া বস্তুবোৰ আনি ঘৰত ঘৰত ৰাখিছিল তাৰপিছত সানুজৰ সানুজৰ এজনী সানুজৰ এগৰাকী পত্নী আৰু এজন পুত্ৰ আছিল তাৰ সানুচৰ মানুহজনীয়ে কয় আপুনি ইমান বেয়া বেয়া ঘড়ীবোৰ আনি এনেদৰে ৰাখে আপোনাৰ সপোনটো পূৰণ হ'বনে কেতিয়াবা সেই বুলি সোধে তেতিয়া সানুচে কয় এদিন নহয় এদিন মোৰ সপোন পূৰণ হ'ব আৰু তেতিয়া তেতিয়া কি বুলি কয় সানুচে সৰু সৰু বস্তুবোৰৰ বাহিৰেও আৰু ডাঙৰ ঘড়ী বনাবলৈ বহুত বহুত বস্তুৰ প্ৰয়োজন হয় আৰু সেই বস্তুৰ প্ৰয়োজন প্ৰয়োজনৰ বাবে তেওঁক বহুত পইচা দৰকাৰ তেনেকৈ বস্তুবোৰ ৰাখি ৰাখি সানুচে কামলৈ ওলাই যায় আৰু সেই কাম কৰি আনি পোৱা পইচাৰে ঘড়ীৰ বাবে ঘড়ীৰ বাবে যোনবোৰ ব্যৱহাৰিক বস্তু সেইবোৰ কিনি আনি আনি কিনি আনি আনি ঘৰত ৰাখে আৰু যেতিয়ালৈকে সানুচে সেইবোৰ বস্তু কিনি শেষ নহয় তেতিয়ালৈকে ঘড়ী বনোৱাৰ কাম শেষ নকৰ ঘড়ী বনোৱাৰ কাম আৰম্ভ নকৰে আৰু এদিন তেওঁ ঘড়ীৰ সকলো বস্তু ঘড়ীৰ সকলো বস্তু আনি শেষ হোৱাৰ পাছত তেওঁ ঘড়ী বনাবলৈ আৰম্ভ কৰে আৰু ঘড়ী বনোৱা আৰম্ভ কৰাৰ পাছতে ঘড়ীটো বহুত ডাঙৰ এটা ঘড়ীৰ ৰূপলৈ ৰূপান্তৰিত হয় আৰু সেই ঘড়ীটো ইমানেই ডাঙৰ আছিল যে ৰাজ্যৰ সকলো মানুহে ঘড়ীটো চাবলৈ সানুচৰ ঘৰলৈ আহে আৰু সানুচৰ ঘৰলৈ আহি সকলো মানুহে ঘড়ীটোৰ কথা ৰাস্তাই ঘাটে ক'বলৈ ধৰিলে ক'বলৈ ধৰাত ৰাজ্যখনৰ ৰজ এজন ৰজাই সানুচৰ এই ঘড়ীটোৰ কথা গম পায় সেই ঘড়ীটো চাবলৈ আহিলে আৰু চাবলৈ অহাৰ পাছত ঘড়ীটো তেওঁ ৰজাৰ দেৱালত দেৱালত লগাবলৈ কাৰণে ঘড়ীটো খুজিলে আৰু ঘৰটো খোজাৰ পাছত সানুচে বহুত পইচা সানুচে বহুত পইচা বিচাৰিলে আৰু যিমান পইচা সানুচে বিচাৰিছিল ৰজাই তাতকৈও তাতকৈও বেছি পইচা সানুচক দিলে আৰু ঘড়ীটো ৰজাই লৈ গৈ ৰজাৰ দুৱাৰত ঘড়ীটো আৰি দিলে আৰু তেনে ৰজাৰ দুৱাৰত অৰাৰ পাছত ৰজাই সানুচক কি বুলি কয় সানুচক পইচা দিয়াৰ পাছত ৰজাই ভাবিলে যে সানুচে এই ইমান ডাঙৰ এটা কাম কৰিছে আৰু ইমান ডাঙৰ এটা ঘড়ী বনায় বনাই ৰাজ্যখনৰ সকলোৰে সকলোৰে ব্যৱহাৰ কৰিব পৰা এটা ঘড়ী বনাই দিছে যে আৰু এনেকুৱা ধৰণৰ ঘড়ী বনাব বন ঘড়ী বনাব নোৱাৰা নোৱাৰাৰ ঘড়ী বনাব নোৱাৰে যাতে সেইবাবে সানুচৰ চকু দুটা ৰজাই সানুচৰ চকু দুটা ফুটাই দিলে আৰু ফুটাই দিয়াৰ পাছত ঘড়ীটো ঘড়ীটোৱে এদিন কিবা কাম কিবা কাৰণবশতঃ বেয়া হৈ গ'ল আৰু তেতিয়া সানুচক বিচাৰি আহিছিল বিচাৰি অহাৰ পাছত সানুচে যেতিয়া চকু দুটা নোহোৱা হোৱাৰ বাবে তেওঁ ঘড়ীটো ভাল কৰিব নোৱাৰিলে আৰু আৰু তেনেকৈ ভাল কৰিব নোৱাৰিলে আৰু তেনেকৈ ঘড়ীটো বেয়া হৈ থাকি গ'ল